শোণিতপুৰ জিলাৰ মূল শিক্ষানুষ্ঠানসমূহ হ'ল তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ কলেজ দৰং মহাবিদ্যালয় তেজপুৰ মেডিকেল কলেজ আৰু এই শিক্ষানুষ্ঠানসমূহ সুবিধাসমূহ হ'ল যে এই শিক্ষানুষ্ঠানসমূহ যোগাযোগৰ বাবে অতি ভাল যাতায়ত যোগাযোগ সকলো দিশৰ পৰা ভাল লগতে শোণিতপুৰ জিলাৰ মূল স্থানত হোৱাৰ বাবে বিশেষ সুবিধা থাকে আৰু এই স্কুলসমূহৰ মাচুল কিছু পৰিমাণে কম মানুহে পচন্দ কৰা পাঠ্যক্ৰমসমূহ হ'ল হিন্দি ইংলিছ অসমীয়া বড়ো নেপালী আদি